অ' কি কৰি আছ' অ' বিহু পালেহি নহয় উৰুকাৰ ভাতটোৰ কাৰণে ক'ত ক'ত ক'ত ক'ত ধৰিম তাতে যাওঁ কেইটা বজাত এই পুৱা যাওঁ নেকি পুৱা যাওঁ পুৱা যাওঁ দুইজনে পুৱা যাওঁ আমি ৰাতিপুৱা যাওঁ সোনকালে

অ' গধূলি যাওঁ গধূলি যাওঁ কুছিয়া পালে ভাল হ'ব অ' খাবলৈ লৈ ল'ম জলপান তলপান তুমিও লৈ ল'বা অ' হেৰি নহয় অ' অ' লৈ ল'ম লৈ ল'ম বাকী সেই

এই মই মই দহ নম্বৰী জালটো লৈ ল'ম হা এই বস্তা সিহঁতকো ক'ম বস্তা এটা লৈ ল'ম মাছ সৰহকৈ হ'লে বস্তাত ভৰাই লৈ গুচি আহিম গোটেইকেইটাকে ক'ম এই পলাশকো কৈছোঁ অ' পলাশ ধুনু সিহঁতকেইটাও যাব অ' ৰাতিপুৱা গুচি আহিম অ' অ' এই পলাশক কৈছোঁ তুলি চুলি কিবা এখন লৈ ল'বি নহ'লে তোৰ খাটিয়াখন আছে নহয় এই কান্ধতে দাঙি লৈ যাম তাত ৰাতিটো মাছ ধৰিম যেতিয়া আৰু অহ নাও নাওটো লৈ পেলাই যাব লাগিব এই নাও কিন্তু মই নচলাও দেই এই নাও মই নচলাও দেই যোৱা বাৰ গম পাইছানে পৰিলোঁ যে নাৱৰ পৰা নাও মই নচলাও অ' অ' তুমি চলাবা তুমি চলাবা অ' লৈ ল'ম লৈ ল'ম এই হেৰি নহয় এই আপোনাৰ জালটো ভাল জাল এটা ল'ব দেই নাৱৰ পৰা মৰা জালটো অ' অ' ঠিক আছে হ'ব অ' অ' ঠিক আছে হ'ব দিয়া